হয় আমাৰ গাঁওখনৰ নাম নতুন মাটি গোহাঁইজান গাঁও তিতাবৰ টাউনৰ পৰা আমাৰ গাঁৱলৈ প্ৰায় দুই কিলোমিটাৰ হয় আমাৰ গাঁওখনৰ পৰিৱেশটো যথেষ্ট মনোমোহা ইয়াত প্ৰায়বোৰ ঘৰতেই খেতি বাতি কৰা হয় বিভিন্ন চাকৰিয়াল লোকো আমাৰ গাঁওখনত আছে বাৰু প্ৰাকৃতিক পৰিৱেশৰ কথা ক'বলৈ গ'লে আমাৰ গাঁওখনত নৈ জান জুৰি সকলোবোৰেই আছে ঘৰৰ আগফালেই পথাৰ ৰাতিপুৱা শুই উঠিয়েই আগফালে গ'লে পথাৰ দেখিবলৈ পাওঁ আমাৰ ইয়াৰ ৰাস্তা পদূলিবোৰো ভাল বাৰু শিক্ষা দীক্ষাৰ লগতে বিভিন্ন ধৰণৰ খেলত ল'ৰা ছোৱালীবোৰো আগবঢ়া আমাৰ গাঁওখনত মানুহবোৰো সহজ সৰল ইজনে আনজনক যিকোনো ক্ষেত্ৰতে সহায় কৰে আমাৰ গাঁওখনত এটা সৰুকৈ নামঘৰ আছে যিকোনো অনুষ্ঠানত আমি গাঁৱৰ সকলো মানুহে এক গোট হৈ অনুষ্ঠানভাগত আমি আগভাগ লওঁ হাঁহি ধেমালিৰে নিজৰ কৰিবলগীয়া কামবোৰ কৰি যাওঁ পিছে আমাৰ এই ঠাইৰ পৰিৱেশটো ধুনীয়া হোৱাৰ বাবে ইয়ালৈ শ্বুটিঙৰ বাবে প্ৰায়ে বিভিন্ন অভিনেতা অভিনেত্ৰী আহিয়ে থাকে ঘৰৰ আগফালে শ্বুটিং কৰিবলৈ অহাৰ উপৰিও আমাৰ ঘৰৰ পিছফালে নৈখন পাৰ হৈয়ে গৈছে এখন ডাঙৰ চাহ বাগান আছে তাৰ মাজভাগৰ পৰিৱেশটো বহুত ধুনীয়া তাতো বহুত মানুহে ফটোশ্বুট কৰিবলৈ অহা আমি দেখিবলৈ পাওঁ এয়ে আছিল আমাৰ গাঁওখনৰ বিষয়ে